ৰান্ধিবলৈ হ'লে গেছ প্ৰয়োজন হয় গেছ আৰু লগতে গেছ নাথাকিলে জুই প্ৰয়োজন হয় জুই জুই জ্বলাবলৈ হ'লে খৰি প্ৰয়োজন হয় আৰু খৰি নহ'লে কেতিয়াও জুই নজ্বলে সেইটো কাৰণে খৰি প্ৰয়োজন হয় তাৰপিছত ৰান্ধিবলৈ আপোনাৰ লাগিব কেৰাহী লাগিব কেৰাহী লাগিব বা কুকাৰ লাগিব ভাত ৰান্ধিবলৈ আৰু তাতে আকৌ হেতা লাগিব হেতাৰ লগতে বহুত বহুত চব্জি লাগিব চব্জি লাগিব আৰু লগতে চব্জিৰ লগতে আকৌ লগতে হেৰিও লাগে শাক পাচলিৰ লগতে আকৌ হেৰি লাগে এইটো কি পিয়াজ তেল নিমখ আদা নহৰু সকলোবোৰ প্ৰয়োজন হয় আৰু যদি সেইকেইটা বস্তু নহয় কেতিয়াও ৰন্ধা সম্পূৰ্ণ নহয় তেল নহ'লে কেতিয়াও নহয় সম্পূৰ্ণ আৰু মই বিশেষ হৈছে বহুত বেলেগ বেলেগ ধৰণৰ বস্তু ৰান্ধি ভাল পাওঁ যিটো বস্তু আমি সদায় খাই থাকো বাৰু তথাপিটো মানে সেই বস্তুটো বেলেগ বেলেগ পদ্ধতিত বেলেগ বেলেগ মানে মানে চেষ্টা কৰিব বিচাৰোঁ যেনে মই এইটো বস্তু আজি এনেকে খাইছোঁ কাইলে মই তেনেকে বনাওঁ মানে সেনেকুৱা টাইপত মানে মই বেলেগ বেলেগ পদ্ধতি হিচাপে বনাই খুব ভাল পাওঁ যেনে ধৰণৰ বন্ধাকবি আমি অকল ভাজি খাওঁ ত' ভাজি বস্তুটো আমি ভাবোঁ যে বন্ধাকবি বন্ধাকবি পাতটো ইমান ধুনীয়া দেখিবলৈ ত' আমি এই বস্তুটো বেলেগ এটা চিষ্টেমত কিয় নবনাওঁ সেই ধৰণে মই মাছবোৰ মাছ মাছবোৰ কেতিয়াবা মাছৰ পিচবোৰ আহিলে মানে তাত তিল চিল সানি নহৰু চহৰু আদা চাদা তাত জলকীয়া দি কৰি খুন্দি কৰিদি মিক্স কৰি পেলাই ধুনীয়াকে লেপি কৰি বন্ধাকবি পাতত যদি মই বনাই দিওঁ বা বনাও মানে তেনেধৰণৰ মানে মোৰ খাই ভাল লাগে আৰু লগতে মানে সেই বস্তুটো মানে মানে পদ্ধতিটো বহুত বেলেগ হৈ যায় সেনেধৰণে কিছুমান বস্তুৰ বেলেগ বেলেগ হিচাপে বনাবলৈ চেষ্টা কৰোঁ আৰু মানুহে মানুহ সদায় একেটা বস্তুকেটো একেটা টাইপতে খাবলৈ একেটা পদ্ধতিৰে খাবলৈটো এনেও মন নাযায় সেইটো কাৰণে চেষ্টা কৰোঁ যে বেলেগ বেলেগ পদ্ধতিৰে মানুহৰ মুখৰ তৃপ্তিটো দিবলৈ কাৰণ আমাৰ সবচে মুখ সেইটোয়েইটো বেছি মানে মানুহে সেইটোয়েই বিচাৰে ন খোৱা বস্তুটো সদায় ভাল হওঁক বা খাই ভাল লাগে আজি ভাতসাজ খাই বহুত ভাল লাগিল বা এই বস্তুটো কেনেধৰণে বনালে বনাইছে মানে সেই তেনেকুৱা টাইপৰ বস্তু মানে মানুহৰ আগত দেখাবলৈ মই খুব ভাল পাওঁ ৰান্ধিবলৈ বিশেষ মানুহে ভাবে বহুত প্ৰয়োজন প্ৰয়োজন হয় হয় প্ৰয়োজন হয় বাট কিছুমান বস্তু আমি যিটো বস্তু আমি ডেইলি খাই থাকোঁ মানুহে ভাবিব এই এইটো বস্তু খাই আছোঁ বা ভাল নাই লগা বেলেগ এটা বস্তু খাবলৈ মন গৈছে বেলেগ এটা চব্জি খাব মন গৈছে কিন্তু নহয় মানুহে ৰান্ধি এজনী ৰান্ধনি যেতিয়া হোৱা হয় ত' সেই ৰান্ধনিজনীয়ে নিজে অলপ মানে ভাবিব লাগে যে একো নাই মই বস্তুবোৰ আজি এইটো বস্তু আছে আজি এইটো খালোৱেই বা এইটো বস্তু সদায় একেটা বস্তুৱেই খাই থাকিম নে এনেকুৱা ভাবে কিন্তু বস্তুটোতো যেতিয়া আপুনি বেলেগ এটা চিষ্টেমত যদি বনাই পেলাই এবাৰ খাই চায় ত' সেই বস্তুটো আকৌ খাবলৈ মন যায় সেইকেইটা চব্জিৰে বস্তু আৰু মানে আৰু খাবলৈ মন যায় ত' সেইকাৰণে

মই আৰু কি ক'ম আৰু ৰন্ধাৰ সঁজুলি ৰন্ধাৰ সঁজুলিবোৰ আৰু যিবোৰ মানে প্ৰয়োজন সবচে সবতকে মানে হেৰিটোৰ বেছি হয় জুই প্ৰয়োজন হয় আৰু লগতে খৰি আৰু লগতে লগতে গেছৰ প্ৰয়োজন হয়